দুই ছয় দুহেজাৰ দুই তেৰ সাত ঊনৈছশ নিৰানব্বৈ ছয় পাঁচ দুহেজাৰ সাত পাঁচ দহ দুহেজাৰ ছয় বাৰ ছয় দুহেজাৰ তেৰ